অঁ পবিত্ৰ দা কওক

বাইক আছে ৰ'ব আপোনাৰ হেলমেট আছে নাই

ক'ত হৈছিলে এক্সিডেণ্ট ইয়ে কৃষ্ণ এইটো কাগজ পত্ৰতো থাকিবই লাগিব দেখা নাই ইঞ্চুৰেঞ্চ নোহোৱাৰ কাৰণে সেইদিনা এই গৌতমৰ কি হ'ল অঁ না সেই ছোৱালীটোক খুণ্ডা মাৰিলে মাৰিকিনে গোটেই পইচা আৰু সেই দিব লগা হৈছে এই ইঞ্চুৰেঞ্চ থাকিলে তাৰ চেভিং নভৰিলে হয় ইঞ্চুৰেঞ্চে দিলে হয় এতিয়া পুলিচ চুলিচৰ কথা নাহে এই আমাক ইঞ্চুৰেঞ্চতো বাহিৰত লাগে আৰু আমাৰ আপোনাৰ লগৰ যদি কোনোবা এনেকৈ বাইকত উঠেও আপুনি আগতে সুধি ল'ব ইঞ্চুৰেঞ্চ আছেনে নাই কাৰণ কিয় জানেনে আপুনি ইঞ্চুৰেঞ্চটো থাকিলে কিবা এটা হ'লে বাইকত সেই খৰচটো আপোনাৰ বাইকৰ ল'ৰাটোৱে দিব নালাগে এতিয়া আপোনাক মই লৈ যাম কিবা এটা হ'লে ৰাস্তাত মোৰ যদি গাড়ীখন ইঞ্চুৰেঞ্চ থাকে হওক নহওক দিয়কচোন কেতিয়াবা বেয়া ঘটনাতো হ'ব আৰু নোহোৱাকেই থাকিব বিচাৰোঁ কিন্তু হৈ যায় কোনে ক'ত কেনেকৈ ভৰিব চাওকচোন আপোনাক মই অকণমান সহায় কৰিব যায় কিনে আকৌ মই যদি ভৰিবও লাগে আপোনাৰ চিকিৎসাৰ নামত ইঞ্চুৰেঞ্চটো থাকিলে সেইটো ভাল মানে ইঞ্চুৰেঞ্চে গোটেইখিনি কভাৰ কৰি দিয়ে নিজৰ লগত খৰচ নাথাকে গতিকে আৰু বেলেগকো ক'ব দেই কথাটো এই এই হেলমেট নোহোৱাকৈ ক'তো নুঠিব মই গৈ আছোঁ বাৰু হা একো কথা নাই পুলিচ চুলিচৰ কথা নাই দিয়ক সেইবিলাক পুলিচ চুলিচৰ আৰু কি কথা আছে পুলিচে সেইকাৰণেই পুলিচে আচলতে এই বাইক ৰাইডাৰসকলৰ কাৰণেহে এইটো কৰি আছে কিন্তু ৰাইডাৰসকলেও নিজে ভাবিব লাগে এইবিলাক যে আমাক দৰকাৰ এইটো নাভাবে নহয় মানুহে আপুনি সেয়া কৰক এই হেলমেটতো ৰেডি কৰি অকণমান আগবাঢ়ি আহক মই গৈ আছোঁ বেছি সময় নালাগে ধৰক আৰু দচ মিনিট পোন্ধৰ মিনিট লাগিব আৰু অঁ এই মই গুচিয়ে গ'লো হয় মোৰ এই কাগজখিনি এই ৰুমতে আছে মই ৰুমৰ পৰা লৈকিনে মই একেবাৰে ওলাই যাই আছোঁ দিয়ক হা ঠিক আছে মই লৈছোঁ লৈছোঁ লৈছোঁ লৈছোঁ এতিয়া হেলমেট মোৰ ইয়াৰ আইএচআই মাৰ্ক থকা হেলমেট মানে আইএচআই মাৰ্ক নথকা হেলমেটবিলাকো আচলতে চুইটেবোল নহয় মানুহটো পৰাৰ লগে লগে হেলমেটটো আগতে ভাঙে গতিকে আইএচআই মাৰ্ক থকা হেলমেট ল'ব লাগে আপুনি আছেনে নাই আইএচআই মাৰ্ক অঁ ব্ৰেণ্ডেড ল'ব লাগে হেলমেটটো মানে এনেই দেখাত পুলিচক বাচিবৰ কাৰণে হেলমেট পিন্ধিলে কি হ'ব চাওকচোন যদি হেলমেটটো মজবুত নহয় মাথাটো ছেভ কৰিব লাগিবতো হয় অঁ দিয়ক দিয়ক ইয়েচ ইয়েচ ইয়েচ মই গৈ আছোঁ দিয়ক হা আপুনি আহক মই গৈ আছোঁ